আমাৰ ঘৰত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ পানীয়বোৰৰ ভিতৰত চাহটোৱেই বেছি গুৰুত্ব দিয়া হয় মানে চাহটো গোটেই বনাব পাৰে মোৰ মায়ে বনায় কেতিয়াবা দেউতাই বনায় ৰাতিপুৱা আৰু আবেলি মইয়ো বনাওঁ কেতিয়াবা কেতিয়াবা যেতিয়া মা দেউতা ঘৰত নাথাকে তেতিয়া চাহ বনাই খাওঁ তাৰপিছত এই দালি দালি বনোৱা হয় ৰাতিত দালি তাৰপিছত মাছৰ জোল তাৰপিছত মাংস মাংস নহয় মানে মাংসৰ জোলটো যে আছে অকল মাংসৰ জোল মানে মাংসৰ সোৱাদটো পাবলৈ জোল পানী দি পনীয়াকৈ বনোৱা হয় এই তিনিটাই মানে বেছি খোৱা হয় আৰু আমাৰ ঘৰত তাৰে ভিতৰত তাৰোপৰি কফি কফি মানে ইমান বেছি নাখাওঁ কিন্তু যিদিনা অনা হয় তেতিয়া পানীয় বস্তুটো বনোৱা হয় আৰু এই কফিটো কিন্তু চাহ আৰু চাহৰ ভিতৰতো গাখীৰ চাহ লাল চাহ এইগিলা বনোৱা হয় তাৰ পিছত গাখীৰেদি বনোৱা আৰু আছে ধৰক এইটো গাখীৰ গাখীৰৰ পিঠা আছে কিছুমান সেইবিলাকো পনীয়াতে ধৰিব পাৰি এইগিলা বনোৱা হয় আৰু